কি কৰি আছা কি এনেই আৰু এনেই ময়ো ময়ো সেই বতৰটো আজি ওলাই যোৱা বতৰ নহয় ন ৰুমতে আৰু এনে পৰি আছিলোঁ অ' দিম্পুৰ ভিডিঅ' এই নাই মোৰ ইমান ভাল নালাগে মই ইমান সেনেকৈ নাচাওঁ মই ছাগে এটাই চাইছিলোঁ কিবা এই ভেজাল হাতে ড্ৰ কৰা কিবা এনেকুৱা ভিডিঅ' এটা চাইছিলোঁ নিকি তাৰ ইমান চোৱা নাযায় বাৰু ব্ল'গ

বাহ বাহ বাহ হয় নেকি মই নাই মোৰ ইমান মোৰ ইমান ভালো নালাগে বাৰু ভ্ল'গ ডিম্পুৰ আৰু মোৰ কিবা মানে ইমান হেৰি কৰা যেন লাগে এনে ভাল মানুহজনক বেয়া বুলি কোৱা নাই বাট ষ্টিল আৰু মোৰ ইমান খাচ নালাগে মানে মোৰ ভাল নালাগে হয় নেকি মই ক'লোঁ ন মই দিম্পুৰ অ' আৰু এটা ভ্ল'গ চাইছিলোঁ কিবা বাছ এখনৰ আছিল বহুত আগতে কিবা এখন বাছ ওলাইছে মানে পিকনিকো খাব পাৰি বাছখনৰ ভিতৰতেই চব সুবিধা আছে কিবা এখন এনেকুৱা চাইছিলোঁ মই কিবা তেনেকুৱা ভিডিঅ' চাইছিলোঁ তাৰ ভ্ল'গ মই আৰু এনেকৈ ভ্ল'গ চাইছিলোঁ কিবা পাহাৰ এখন বনাইছে কোনোবা নলবাৰীৰ মানুহে কিবা এনেকুৱা কিছুমান ক্ষেত্ৰত ভাল বাৰু মোৰ মানে ভ্ল'গ চোৱাই নাযায় ন অ' অ' বুজিছোঁ মোৰ মানে এনেকুৱা একো চোৱা নাযায়

এই ইউটিউব চাই পেলাই আজিকালি কিবা কণ্টেন্ত দিয়ে কিবা ভিডিঅ' বনায় এনেকুৱা হৈ গৈছে

আৰু মই চাম বাৰু দিয়া তুমি যে ছুইজাৰলেণ্ডৰ কথাটো মানে ভিডিঅ'টো ক'লা সেইটো চাম বাৰু অ'কে চাম বাৰু এতিয়া হেৰি কৰো এই অলপ পিছত কল কৰি আছো ৰ'বা দেই